বিয়িং ৰেকৰ্ডেড হেল্ল' অঁ হয় কওকচোন হয় ফুৰিবলে যাবলে প্লেন কৰিছিলে হয় কওকচোন অঁ ফুৰা জেগা মানে আপুনি ধৰক এতিয়া অকলে যাবনে নে আপোনাৰ পৰিয়ালৰ লগত যাব হয় পৰি পৰিয়ালৰ লগত যাব ন অঁ পৰিয়ালৰ লগত যায় যদি আপোনালোকে ক'লৈ যোৱাটো পছন্দ কৰিব অঁ ভাল জেগা বুলি ক'লে আপোনাৰ ধৰক আমাৰ এই অসমৰ আপুনি কাজিৰঙাৰ যোনখন নেশ্যনেল পাৰ্ক আছে ৰাষ্ট্ৰীয় উদ্য়ানখন অঁ আপোনালোকে সেইখন যাব পাৰে তাত ধৰক বহুতো ধৰণৰ বস্তু আছে চাবলগীয়া আপোনালোকৰ ধৰক পৰিয়ালৰ ধৰক পৰিয়ালৰ ধৰক সৰু পৰা যিবা ডাঙৰ মানুহ যোন আছে ধৰক চাই পেলাই ভাল পাব আৰু বহুত ঐতিহ্য়পূৰ্ণ জেগা হয় আপোনাৰ থকা মেলাৰ সুবিধা বাৰু আছে তাত আপোনাৰ ধৰক হোটেল পোৱা যাব নাইবা আপোনাৰ থলুৱা ঘৰ যোনটো চাং ঘৰ থাকে তেনেকুৱা আজিকালি হোটেল হোটেল চিষ্টেমত কৰা হৈছে হয় আপোনাৰ ধৰক হোটেলৰ দাম এনে বেছি লয় কিন্তু মোৰ ধৰক ইয়াতে আপোনাৰ গাইড হিচাপেও আছোঁ ন ধৰক আপোনালোকৰ এতিয়াতো আপুনি মোৰ চিনাকি অলপ চলপ হ'লেও ধৰক আপুনি যদি কয় তেন্তে মই কমাই দিব পাৰোঁ বাৰু এনেই ধৰক আপোনাৰ হোটেলৰ যোনটো ফীছটো সেইটো আপোনাৰ কিমান দচহাজাৰ ভিতৰ মানতে লয় আপুনি ধৰক কয় যদি তেন্তে মই ছহেজাৰ বা সাতহেজাৰ মানত কৰি দিব পাৰোঁ আৰু অঁ ফুৰা জেগা আপুনি ধৰক যোনটো ধৰক কাজিৰঙাত কাজিৰঙাৰ ভিতৰতো ধৰক যাব পাৰে তাত ধৰক হাতী দি যোৱাৰ ব্য়ৱস্থা নাই বা জীপ দি যোৱাৰ ব্য়ৱস্থা থাকে জীপ গাড়ী লৈ পেলাই জীপ বাহনখন লৈ পেলাই আৰু ধৰক আপোনাৰ তাত কাজিৰঙা পাৰ্ক আছে আৰু আপোনাৰ হেৰি আছে কাজিৰঙা যোনখন ফ্লাৱাৰ গাৰ্ডেন যোনখন ফুলৰ বাগিছাখন সেইখন এটা ধুনীয়া জেগা ধৰক তাত আপুনি সকলো ধৰণৰ ফুল চাব পাৰে আৰু ধৰক তাত ক'ব গ'লে আপোনাৰ যোনটো থলুৱা জেগা আপোনাৰ ধৰক চাংঘৰ আছে আৰু তাতে ধৰক আগৰ দিনত যোনখিনি ৰজা মহাৰজাই ধৰক সাজি থোৱা মূৰ্তি তাৰো কিছুমান প্ৰতিমা আছে আপুনি ধৰক তাতে আৰু সেইবোৰ জেগাত ধৰক আপুনি থলুৱা খাদ্য়টোও পাই যাব আপোনাৰ তাত যদি আপুনি ফুৰিবলৈ যায় তেন্তে আপোনালোকৰ থলুৱা খাদ্য়ৰ ইমান একোটা সমস্য়া নহয় বাৰু ধৰক থলুৱা খাদ্য়ৰ তাত পৰিমাণ যোনটো প্ৰাইচটো পৰিমাণটো সেইটো কম বাৰু অঁ ঠিক আছে আপোনালোকে ক'ব কেতিয়া যায় কোনটো তাৰিখে যায় আপোনালোকে আপুনি আপোনাৰ পৰিয়ালৰ লগত কথাটো পাতি লওক হয় কোনটো তাৰিখে পাৰে পাৰে ক'ব হয় জনাব দিয়ক হয়